অঁ হেল্ল' অ এইটো হেৰি কি কয় কেব ড্ৰাইভাৰ কিবা গোঁহাই হয়নে অঁ মই ধেমাজিৰ পৰা কৈছিলোঁ অঁ হেৰি আকৌ আমি এই তিনচুকীয়াত ফুৰিব যাম বুলি ভাবিছিলোঁ আমি ফুৰিব যাম বুলি ভাবিছিলোঁ মানে তাৰপা গাড়ী এখন লাগে মানে আমি এতিয়া এই কেইদিনতে যাম বুলি ভাবিছোঁ

আমাৰ মানুহ আছে দহজনমান আছে

অঁ তাৰপছত আকৌ এতিয়া আপোনাৰ গাড়ীখনত হেৰি এই সুবিধা আছেনে নাই এ চি সুবিধা আছেনে নাই এতিয়া

অঁ এ চিটো সুবিধাটো লাগে মানে কেলে এতিয়া গৰম যে অকমান সুবিধাটো মানে লাগে

অঁ অঁ হয় বাৰু অঁ হয় হয় তিনিচুকীয়া যাম আমি আজি কেই তাৰিখ জানো আজি হেৰি তাৰিখ বাৰ তাৰিখ বাৰ বিছ তাৰিখ বিছ মানে বিছ একৈছ তাৰিখ মানে যাম বুলি ভাবিছোঁ আমি এনে ফুৰিম অলপ মানে ইফাল ইফালে জেগাবিলাক চাম এজনৰ এহেজাৰ ঠিক আছে আপুনি ল'ব বাৰু ন এতিয়া আমাক খালী সুবিধাটো লাগে আৰু এচি চেচি থকা হয় হ'ব দে পইচাটো বেছি হ'লে একো ডাঙ কথা নহয় বাৰু খালী সুবিধাটো লাগে

হয়ঁ

হয় হয় হয় বিছ তাৰিখে আমি যাম আমি আলোচনা কৰি লম আৰু দিম বাৰু আপোনাৰ এডভান্সটো আগতীয়াকে দিম বাৰু আমি আকৌ আলোচনা কৰি লওঁ এডভান্সটো আগত দি ল'ব লাগিব আৰু

অঁ সেইফালে যাম ফুৰিবলে হয়